যোৱা এক সপ্তাহৰ পৰা দেউতাৰ গাটো ইমান ভাল নাছিলে আমি যেতিয়া ডক্টৰক চেক আপ কৰালোঁ তেতিয়া চালোঁ যে দেউতাৰ অকণ ছুগাৰ লেভেলটো বেছি হৈছে ছ' মই ভাবিলোঁ যে কেটামান হেল্ডি খানা বনাব ট্ৰাই কৰোঁ ঘৰত সেইকাৰণে মই দেউতাক ব্ৰেকফাষ্টত কুহুমীয়া গৰম পানীৰ লগত নেমু চেপি খুৱাইছিলোঁ তাৰপিছত লগতে কেটামান ছিজনিং ফ্ৰুটছ যেনেকৈ কল হওঁক বা আম হওঁক বা আপেল হওঁক সেইবোৰ খাবলৈ দিছিলোঁ আৰু তাৰপিছত অ'টছ যোনটো আমি গাখীৰৰ লগত বনাওঁ উইডাউট ছুগাৰ সেইটো খাবলৈ দিছিলোঁ আৰু লগতে বইল ডিম অকণমান দিছিলোঁ আৰু অকণমান তেওঁ কফি খাই ভাল পায় তো কফি কিন্তু উইডাউট ছুগাৰ দিছিলোঁ তাৰপিছত লাঞ্ছত দুপৰীয়া আহাৰটোত মই দিছিলোঁ তেওঁক ৰুটি আটাৰ ৰুটি দিছিলোঁ আৰু বেছি নহয় দুটা ৰুটি দিছিলোঁ বা কেতিয়াবা কেতিয়াবা ভাত সেইটোও বেছি নহয় দুবাটি বা এক থাল ভাত আনি দিছিলোঁ লগতে ভেজিটেবলছ বনাইছিলোঁ ভেজিটেবলছত বিশেষ একো দিয়া নাছিলোঁ যোনবোৰ হেল্ডি ফুড লাই শাক হ'ল বা যোনকেইটা চব্জি হ'ল গাজৰ সেইকেইটা ধুনীয়াকৈ আমি উইডাউট বেছি মছলা আমি দেউতাক বনাই খুৱাইছিলোঁ তাৰপিছত বইল চিকেন দিছিলোঁ যিহেটো ছুগাৰত ইমান বেছি নন ভেজ খাব নালাগে সেই তথাপিও আমি অকণমান বইল চিকেন সৰু সুৰা পিচ কৰি তেওঁলোকক দিছিলোঁ আৰু নেমু দিছিলোঁ ভাতৰ লগত আৰু যিবোৰ ছালাডত ইউজ হয় তিঁয়হ হৈ গ'ল বা বিটৰুট হওঁক বা গাজৰ হওঁক সেইবোৰৰ ছেলেড বনাই দেউতাক দিছিলোঁ আৰু শেষত অকণমান দহি দিছিলোঁ বা ইংলিছত কাৰ্ড বুলি ক'ব পাৰে দেউতাক দিছিলোঁ আৰু দেউতাই লাঞ্চত সেইবোৰে খাইছিল ইভিনিঙত বিয়লি বেলাত আমি দেউতাক চাহ বা কফি সেইটোও উইডাউড ছুগাৰ আমি দেউতাক প্ৰভাইড কৰিছিলোঁ আৰু লগতে বইল পিনাটছ বা বাদাম যিহেটো ক'ব পাৰে লাল বাডাম সেইবোৰো দেউতাক দিছিলোঁ আৰু ব্ৰেডৰ লগত পিনাট বাটাৰটো যিহেটো বহুত হেল্ডি সেইটো কাৰণে আমি ব্ৰেডৰ লগত পিনাট বাটাৰটো দিওঁ দেউতাক আৰু আমাৰ ঘৰত ৰাতি ডিনাৰত মই দেউতাক ৰুটি দিওঁ বা ভাত দিওঁ লগতে চব্জি এটা দিওঁ আৰু লগতে ছালাড একেটাই যেনেকৈ আমি দুপৰীয়া দিওঁ আৰু পনীৰ চব্জি যিহেতু পনীৰ এটা প্ৰটিনৰ ছ'ৰ্চ হয় পনীৰ চব্জি বা হয়তো অমলেট দিওঁ আৰু লগতে একদম কম পৰিমাণৰ অকণমান দাল তেওঁলোকক দেউতাক দিওঁ আৰু লগতে লাষ্টত আমি দহি অকণমান দি দিওঁ কিয়নো দহিটো অকণমান ভাল হয় হেলথৰ কাৰণেও আৰু মুখৰ টেষ্টৰ কাৰণেও আৰু সেই দহিটো একেবাৰে টেঙা দহি কোনো এডেড ছুগাৰ্ছ নাই আৰু চাইছোঁ যে এইকেইটা হেল্ডি দিয়াৰ হেল্ডি খানা প্ৰভাইড কৰাৰ পিছত দেউতাৰ ছুগাৰ লেভেলটো অকণমান কমি আহিছে আৰু আমি এনেকৈয়ে কণ্টিনিউ কৰি থাকিম দেউতাক এনেকৈ হেল্ডি প্ৰভাইড হেল্ডি খানা প্ৰভাইড কৰিবলৈ